যেতিয়া হাঁহ কুকুৰাই পোৱালি জন্ম দিয়াৰ সময় বুলি কৈছে সময় মানে হাঁহ হাঁহজনীয়ে বা কুকুৰাজনীয়ে পোন্ধৰৰ পৰা বাৰটামান কণী পৰাৰ পাছতে সিহঁতে উমনিত বহিবলৈ বিচাৰে যেতিয়া উমনিত বহে সিহঁতি এদিন দুদিন প্ৰথমতে কণী পৰা জেগাৰ পৰা বাহিৰলৈ ওলাই নাযায় তেতিয়াই আমি গম পাওঁ যে সিহঁতে উমনি বিচাৰিব আৰু পোৱালি জন্ম দিয়াৰ সিহঁতৰ উপযুক্ত বয়স হৈছে তেতিয়া আমি সিহঁতক বাঁহৰ খৰাহীত খেৰ দি ধুনীয়াকৈ কণীখিনি এটা এটাকৈ চিজিল লগাই সিহঁতক তাত সোমোৱাই উমনি ল'বলৈ দিওঁ আৰু উমনি লোৱাৰ ঠিক একৈছৰ পৰা সাতাইছ দিনৰ ভিতৰত সিহঁতে পোৱালি জন্ম দিয়ে আৰু সিহঁতে পোৱালি জন্ম দিয়াৰ আগত মাজে মাজে প্ৰতিদিনে এবাৰ কেতিয়াবা দুবাৰ বাহিৰলৈ ওলাই আহে আৰু বাহিৰলৈ ওলাই আহিয়ে নিৰ্দিষ্ট সময়ত সিহঁতি খোৱা বোৱা কৰি আকৌ উপযুক্ত সময়ত সিহঁত গৈ আকৌ নিজৰ বাঁহত সোমায়গৈ তাৰপাছত কিছুমান মানুহে দেখা যায় পোৱালি উমনি যেতিয়া দিয়া হয় কুকুৰা বা হাঁহৰ গঁৰাল বনাই দিয়ে বাঁহৰ গঁৰাল ধুনীয়াকৈ বনাই দিয়ে আৰু গঁৰালত উমনি লয় সেই গঁৰাল নবনায়ো থলুৱাভাৱে আমি যিবিলাক কাৰ্টন পাওঁ বিস্কুটৰ কাৰ্টন হওক মেগীৰ কাৰ্টন হওক এনেকে কাগজৰ যিবিলাক কাৰ্টন পাওঁ সেই কাৰ্টনবিলাকত আমি কেইডালমান খেৰ বা তুঁহগুৰি বা একো তাতকৈ সেই সেইখিনি বস্তু নহ'লেও বালি এই বস্তুকেইটা দি তলত লেয়াৰটো অলপ ডাঠ কৰি তাত কণীখিনি দি পেলাই কুকুৰা বা হাঁহক উমনি দিয়াৰ ব্যৱস্থা কৰি দিব পাৰোঁ মই সাধাৰণতে খেৰতে দিওঁ শুকান নৰা বা খেৰ ধানৰ খেৰ এই দুটা বস্তুৱে মই ব্যৱহাৰ কৰোঁ মই মই বাঁহৰ খৰাহী আৰু কাৰ্টন কাৰ্টন মই আজিকালি বেছিকৈ ব্যৱহাৰ কৰোঁ বাঁহৰ খৰাহী ইমান নাইকিয়া হৈ গৈছে বাঁহৰ খৰাহীটো ক্ৰয় কৰিবলৈ যাওঁতে আমাৰ এশৰ পৰা পঞ্চাছ টকা পইচা খৰচ হয় সেইকাৰণে মই কাৰ্টনবিলাক যিবিলাক বিস্কুটৰ কাৰ্টন আহে সেই কাৰ্টনবিলাক ৰাখি থৈ দিওঁ কাৰ্টনবিলাকত মই আপোনাৰ যিবিলাক কলমাৱলী হওক মানে শুকান পাতজাতীয় বস্তু দি তাত মই কণী দি দিওঁ তেতিয়া হাঁহ কুকুৰাই তাতে ধুনীয়াকৈ উমনি লৈ পোৱালি জন্ম দিয়ে ইয়াৰ বাবে অন্যান্য সঁজুলি নহ'লেও হয় সিহঁতে ধুনীয়াকৈ সেই কাৰ্টনটোত সোমাই কণীকেইটা ধুনীয়াকৈ প্ৰতিপাল কৰি ৰাখি বিছৰ পৰা বাইছ দিন বাইছৰ পৰা সাতাইছ দিন ধুনীয়াকৈ উমনি লৈ সিহঁতে ধুনীয়াকৈ আমাক পোৱালি জন্ম দিয়ে আৰু পোৱালি জন্ম দিয়াৰ পাছৰখিনি দায়িত্ব আমাৰ সিহঁতে পোৱালি জন্ম দিয়াৰ লৈকে সিহঁতৰ মাকহঁতৰ দায়িত্ব থাকে মাকহঁতে সুন্দৰ ৰূপে কণীখিনি উমনি লৈ পেলাই পোৱালি প্ৰস্তুত পোৱালি জন্ম দিয়ে আৰু তাৰ পাছৰখিনি দায়িত্ব প্ৰতিপালন কৰি ডাঙৰ কৰি সিহঁতক খাদ্য খাবলৈ দি ব্যৱসায় কৰাটো আমাৰ দায়িত্ব